আমাৰ হাঁহ কুকুুৰাৰ কণী আমি প্ৰায় আমি মে মেচিনত পোৱালি উলিওৱা হয় মেচিনত পোৱালি উলিয়াই আমি হাঁহ কুকুৰা পোৱালি খিনি আমি পোহপাল কৰোঁতে আমি প্ৰথমতে আমি পোৱালিখিনি ওলোৱা পিছত আমি পাঁচ ছয়দিনমান পিছত আমি তাক ভেকচিন দিয়া হয় ভেকচিন দি মেলি তাৰ বেমাৰ আজাৰৰ পৰা দূৰ হয় আৰু পোৱালিখিনি লাহে লাহে আমি পোৱালিখিনি আমি কিনা দানা খোৱা হয় কিনা দানা খুৱাই পোৱালিখিনি যেতিয়া অলপ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত আকৌ আমি কুকুৰা পোৱালিখিনি আমি বেজী বেজী দিওঁ বেজী দিওঁ বেমাৰ প্ৰতিষেধক বেজী দি মেলি আমি তাক আমি প্ৰথমতে তাক মেলি নিদিওঁ আমি এটা নিৰ্দিষ্ট জেগাতে আমি বান্ধি মেলি থোৱা হয় আৰু হাঁহ কুকুৰা পোৱালিৰ ক্ষেত্ৰত যতন ল'বলগীয়া হয় পোৱালিখিনি ঠাণ্ডা দিন হ'লে মানে যদি এক একেলগতে থাকে ওপৰা ওপৰি হ'লেও পোৱালি কেতিয়াবা মৃত্যু হয় সেইবাবে পোৱালিখিনি আমি ভাল ধৰণে ৰাখি ঠাণ্ডা দিনত গৰম গৰম তাপ দিব লাগে দি মেলি পোৱালিখিনি সেৰেঙা সেৰেঙা কৰি থ'ব লাগে যাতে ওপৰা ওপৰি হৈ পোৱালিবিলাক নমৰে তাৰ বাবে সচেতন হ'ব লাগে পোৱালিখিনি ডাঙৰ হোৱাৰ পিছত আমি হাঁহ বিশেষকৈ হাঁহ পোৱালিবোৰ আমি অলপ ডাঙৰ হোৱাৰ পিছত তাৰ পানীত মেলি দিয়া হয় পানীত মেলি পিনি হাঁহ কুকুৰাবিলাক চৰিবলৈ দিয়া হয় তাৰপা ডাঙৰ হয় আকৌ সেইবিলাক ডাঙৰ হোৱাৰ পিছত আমি বজাৰলে নি বজাৰত বিক্ৰী কৰা হয় কুকুৰা বিশেষকৈ কুকুৰা আমি পোৱালিবিলাক যেতিয়া ডাঙৰ হয় লাহে লাহে ডাঙৰ হোৱাৰ পিছত আমি মাইকী কুকুৰাবিলাক ৰাখি দিওঁ সেইবিলাক আমি কণী পাৰিবলৈ ৰাখি দিয়া হয় আৰু মতা কুকুৰাবিলাক বিশেষকৈ আমি তাক ওজন কৰি আমি বিক্ৰী কৰি দিওঁ বজাৰলৈ লৈ যোৱা হয় পোৱালি খালি পোৱালিৰ ক্ষেত্ৰত আমি বিশেষ গৰম দিনত আমি পোৱালিবিলাক বিশেষকৈ বৰষুণত তিতিলেও পোৱালি মৰে সেইবাবে পোৱালিবিলাক আমি এটা নিৰ্দিষ্ট সময় কাৰণে পোৱালিবিলাক আমি এটা বন্ধ হেৰি বাউণ্ডেৰীৰ ভিতৰত ৰখা হয় আৰু দানা পানী সকলোবিলাক আমি দি মেলি ডাঙৰ দীঘল কৰোঁ আৰু তাৰপৰা আমি বহুত পাই পইচাও পোৱা হয় আমি কেতিয়াবা হাঁহ হাঁহ পোৱালিবিলাক আমি বিশেষকৈ আমি শত ষাঠি টকাকে ষাঠি টকা হিচাপত আমি বিক্ৰী কৰি দিওঁ আৰু যিখিনি আমি পুহিব সামৰ্থ্য হয় সেইখিনি আমি ঘৰত পোহপাল কৰি ৰাখোঁ ডাঙৰ লীঘল কৰি আমি সেইখিনি বিক্ৰী কৰোঁ আৰু কিছুমান ক্ষেত্ৰত আমি পোৱালিবিলাক আমি আমি এটা পুখুৰী সেই পুখুৰীৰ ওপৰত হাঁহ কুকুৰা হাঁহ কুকুৰাবিলাক বিশেষকৈ গঁৰাল লিখীয়া বনাই দিয়া হয় তাৰ পৰা যিখিনি থাকে তাৰ সেইখিনি আমি পুখুৰীৰ মাছৰ কাৰণে সুবিধা হয় অকল হাঁহ কুকুৰা আমাৰ পোৱালিবিলাক ভালদৰে সেইকাৰণে যতন ল'ব লাগে কৰিব লাগে কৰি তাৰপৰা পোহপাল দিয়াৰ পৰা আমাৰ বহুত সুবিধা হয় তাৰ বিক্ৰী কৰিও ঘৰৰ চলাৰ ক্ষেত্ৰতো বহুত সুবিধা হয় পোৱালি অকল আমাৰ নিজৰ ক্ষেত্ৰতেই নহয় ওচৰ চুুবুৰীয়া কেতিয়াবা হাঁহ কুকুুৰা পুহো বুলি ক'লে আমাৰ পৰাই কুকুুৰা হাঁহ লৈ যায় পোৱালিবিলাক লৈ পিনি সেই পোৱালিখিনি সিহঁতিও পোহপাল দি ডাঙৰ দীঘল কৰি সিহঁতৰ ঘৰ চলে আৰু আমাৰো দুই এপইচা উপাৰ্জন হয় খালী পোৱালিবিলাক সৰুতে অলপ যতন ল'বলগীয়া হয় কষ্ট অলপ হয় ঠাণ্ডা দিনত বিশেষকৈ ঠাণ্ডা দিনত অলপ বেছি কষ্ট হয় গৰম দিনতো বেছি গৰম পৰিলেও পোৱালি গৰমত মৰে সেইবাবে গৰম দিনতো অলপ যতন ল'বলগীয়া হয় অকল ঠাণ্ডা দিনেই নহয় ঠাণ্ড দিনত গৰম দিনত গৰম দিনত ফেন লগাবলগীয়া হয় ফেনৰ সুবিধা লাগে সেইবাবে আমি কুকুৰা পোৱালিবিলাক যতন লোৱাৰ গৰম দিনত বেমাৰ আজাৰো অলপ বেছি হয় সেইকাৰণে ভেকচিন মাৰিব লাগে দৰৱ পাতি ব্যৱহাৰ কৰিব লাগে ঠাণ্ডা দিনত গৰম দিব লাগে আৰু তাৰ ওপৰত আমি তাৰ পৰা পোহপাল হৈ ডাঙৰ দীঘল হয়